আপোনালোকৰ ক্লাছটো কেতিয়াৰ পৰা আৰম্ভ হ'ব হয় নেকি অঁ মোৰ ল'ৰাটো দিম বুলি ভাবিছিলোঁ

আপোনাৰ

ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ